অ' হয় জনাব হয় হয়

অ' হয় পৰা হ'ব বাৰু কি কি বস্তু দিব লাগিব

অ' ডাংবদী পাব আপোনাৰ কেৰেলা পাব পটল

হয় বাৰু লগতে পেক কৰি তেতিয়া বেলেগৰ মোৰ ওচৰত নাই বাৰু বৰ্তমান সেইটো বেলেগৰ পৰা আনি হ'লেও মই লগতে লৈ যাম কিমান মান দিব লাগিব হ'ব বাৰু আৰু বেলেগ কিবা কেঁচা মটৰটোতো এতিয়া অকণমান দিগদাৰ হ'ব বাৰু তথাপিতো চেষ্টা কৰি চাম যদি ওচৰে পাঁজৰে পাওঁ বেলেগৰ দোকানত তেতিয়া লগতে লৈ যাম যদি পাওঁ কিমান মান দিব লাগিব

ঠিক আছে বাৰু অ' বৰ্তমানটো মাছৰ লগত দিবৰ কাৰণেটো বিলাহীটোৱেই পোৱা হ'ব জাতি লাউটো পোৱা হ'ব বাৰু হ'ব ঠিক আছে আপুনি এড্ৰেছটো পঠাই দিব মই ডেলিভাৰ কৰাই দিম ঠিক আছে বাৰু